অঁ হেল্ল' হয় হয় হয় চাহ বাগান হয় অঁ হয় নেকি পাব পাব হেৰি হয় কেজি তিনিশ হয় এই নহয় কেজি এনেই তিনিশ টকা হয় আপ

অঁ হয় অঁ পুলি হ'ল হেৰি যোৰাই যোৰা তিনি অঁ অঁ পঠাব পাৰিম কিন্তু সেই পুলি যোৰাত এশ টকা হয় পঠাব পাৰিম কিমান লাগে ক'লেই হ'ল আৰু